অ' এইটো ৰিতু বৰগোঁহাই হয়নে বাৰু মই পিংকু চেতিয়াই কৈছোঁ দেই মই শিৱসাগৰ পা কৈছোঁ আৰু মই মানে এইটো বিশেষ কামৰ সূত্ৰে মানে মই এতিয়া অসমৰ বাহিৰত থাকোঁ অ' মই মানে এতিয়া অলপ দিনৰ মানে কামত অলপৰ অলপ কামত মানে ছুটি অলপ পাম তাকে তাকে মই মানে এই অসমলৈ যাম বুলি ভাবিছোঁ এই চাহ বাগান অলপ চামগৈ বুলি ভাবিছোঁ

অ' সেই মই পোন্ধৰ তাৰিখ মানে যাম বুলি ভাবিছোঁ অহা আৰু লগত মোৰ আৰু মোৰ লগত দুজন যাব মানে লগৰে দুজন যাব তাকে কেনেকৈ কি কৰা হয়নো তাকে অলপ যদি কয় তেতিয়া ভাল লাগিব ক'ত ক'ত আছে অ' অ' অ' অ' অ'